জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটো বুলি ক'ব গ'লে মোৰ জীৱনত মই মোৰ ফালৰপৰা ক'ব গ'লে শিক্ষা আৰু ব্যৱহাৰ কাৰণ কিয় ই মোক বহুত জীৱনত প্ৰভাৱিত কৰিছে কাৰণ শিক্ষা বস্তুটো এনেকুৱা এটা বস্তু এনেকুৱা এটা মানে জীৱনত প্ৰভাৱ পেলাই শিক্ষাই যাৰ কোনো শেষ নাইকীয়া শিক্ষাৰ কোনো শেষ নাথাকে জীৱনত আৰু যিমানেই শিক্ষা গ্ৰহণ কৰিব পৰা যায় সিমানেই জীৱনটো কেনেদৰে চলাব লাগিব জীৱনত কেনেকৈ কষ্ট কৰি হওক বা স্মাৰ্ট ৱৰ্ক কৰি হওক কেনেদৰে জীৱনটোত আগবঢ়াই নিজৰ কেৰিয়াৰটো আগবঢ়াই নিব পাৰি সেই বিষয়ে বহুত কথা নিজেই নিজেই নিজকে সুধি বা নিজেই সেইটো চইচ কৰিব পৰা এটা ক্ষমতা থাকে বুলি মই ভাবোঁ শক্তি এটা থাকে বুলি ভাবোঁ যিটো কেৱল শিক্ষাই দিব পাৰে আৰু শিক্ষাৰ ফালৰপৰাই যিমানেই মানুহৰ শিক্ষা ভাল শিক্ষা অৰ্জন কৰি মানুহে যিমানে কিতাপ পঢ়িব মানে বাহিৰা কিতাপ পঢ়িব ভাল ভাল গ্ৰন্থ পঢ়িব উপন্যাস পঢ়িব সিমানে মানুহৰ ব্যৱহাৰ আচৰণত বহুত মানুহক প্ৰভাৱ প্ৰভাৱিত কৰে বুলি মই ভাবোঁ কাৰণ কিয় এজন শিক্ষা নথকা মানুহে কেতিয়া কোন পৰিস্থিতিত কোন সময়ত কেনে কেনেধৰণে মানুহ এজনৰ লগত কথোপকথন কৰিব লাগে কেনে ধৰণে মানুহজনৰ লগত আচাৰ ব্যৱহাৰ কৰিব লাগে সেই বস্তুটো হয়তো এজন শিক্ষা থকা মানুহে যিমান ধুনীয়াকৈ জানে বা জানিব বা তেওঁ সেই আচৰণটো কৰিব শিক্ষা নথকা মানুহ এজনে সিমান দূৰ তেওঁৰ মন মগজুৰে ঢুকি নাপাব কাৰণ শিক্ষাত যিহেতু আমাক শিক্ষা এজন শিক্ষিত মানুহে বহুত কথাই শিকে এইবোৰ বহুত জানে বুজে পঢ়ে বহুত জ্ঞান লাভ কৰে তাৰপৰা অভিজ্ঞতাও তেনেদৰে অভিজ্ঞতাও তেনেদৰে কৰে লয় ধৰক কোনোবাই ক'ৰবাত চাকৰী সূত্ৰে হওক কোনোবাই ব্যৱসায় সূত্ৰে হওক যাৰ শিক্ষা থাকিব শিক্ষা থাকিলে তেওঁ সদায় সেই জেগাখিনিৰপৰা তেওঁ অভিজ্ঞতা অৰ্হন কৰি সেই জেগাখিনিত মানুহে কেনেধৰণৰে সেইখিনিত মানুহৰ লগত কেনেধৰণে আচাৰ ব্যৱহাৰ কৰে সেই জাতিটোক সেই জনগোষ্ঠীটোৰ লগত মানুহ প্ৰকৃততে মানুহে কেনেদৰে আচাৰ ব্যৱহাৰ কৰিলে মানুহে ভাল পায় বেয়া পায় সেই বস্তুখিনি যেতিয়া অভিজ্ঞতা হ'ব যেতিয়া নিজৰ জেগাত তেনেকুৱা এজন তেনেকুৱা এখন ঠাইৰপৰা যেতিয়া তেনেকুৱা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ মানুহ যেতিয়া আহিব আহিলে তেওঁৰ লগত কেনেদৰে কথোপ কথোপকথন কৰিব লাগে সেইখিনি বস্তু বুজি পোৱা হয় কিন্তু সেইখিনি বস্তুহে যদি শিক্ষা নাথাকিলে হয় যদি তেওঁ শিক্ষাৰ নাথাকিলে তেওঁ যদি তেনেকুৱা এটা জেগাত যদি ধৰক চাকৰী হওক বা ব্যৱসায় হওক কৰিব নোৱাৰিলে হয় হয়টো গতিকে তেওঁ সেই বস্তুখিনি বুজি নাপালে হয় গতিকে অভিজ্ঞতা এটা বহুত ডাঙৰ বস্তু শিক্ষা জীৱনৰ লগত এটা অভিজ্ঞতাও বহুত প্ৰভাৱ পেলাই মানুহক অভিজ্ঞতা বিহীন জীৱন এটা শূন্য গতিকে অভিজ্ঞতাও বহুতেই বেছি দৰকাৰ আজিৰ জীৱনত চাকৰী সূত্ৰেই হওক বা ব্যৱসায় সূত্ৰেই সূত্ৰেই হওক মানুহক অভিজ্ঞতাই কিন্তু বহুত ওপৰলৈ নিয়ে গতিকে যিমানে অভিজ্ঞতাসম্পন্ন মানুহ এজনৰ লগত আপুনি কথা পাতিব যিমান শিক্ষা থকা অভিজ্ঞতা থকা মানুহ এজনৰ লগত আপুনি যেতিয়া আপোনাৰ আপুনি দিহা পৰামৰ্শ ল'ব তেওঁ কেতিয়াও আপোনাক ঋণাত্মক দিহা পৰামৰ্শ নিদিয়ে কাৰণ কিয় তেওঁ যিমানখিনি ওপৰলৈ উঠিছে সেই সিমানখিনি ওপৰলৈ উঠোতে তেওঁ কি কি ঘাট প্ৰতিঘাট তেওঁ মানে অতিক্ৰম কৰিবলগীয়া হৈছে গতিকে সেই সকলো বিষয় আপোনাক দিহা পৰামৰ্শ দিব গতিকে কোনটো কাম কেনেকৈ কৰিলে কি হয় সেই কামটো আপোনাক ধুনীয়াকৈ তেওঁ দিহা পৰামৰ্শ দিব পাৰিব গতিকে মই ভাবো যে শিক্ষা ব্যৱহাৰ অভিজ্ঞতা এইকেইটা বহুত সুন্দৰ এটা প্ৰভাৱ পেলাই মানুহৰ জীৱনত মই মোৰ মতে গতিকে এইখিনি বস্তুৱে মোৰ জীৱনত বহুত প্ৰভাৱ পেলাইছে আৰু অভিজ্ঞতাটো বহুত এটা ডাঙৰ বস্তু জীৱনৰ কাৰণে গতিকে শিক্ষাই অভিজ্ঞতাই মানুহৰ আচাৰ ব্যৱহাৰ শিকাই মানুহক জীৱনটো সুন্দৰভাৱে গঢ়ি তুলিবলৈ শিকাই আৰু আচাৰ ব্যৱহাৰে মানুহক সমাজত এটা ভাল স্থান দিয়ে ভাল এটা সন্মানজনক এজন ব্যক্তি হিচাপে মানুহক পৰিচিত কৰি কৰাই এখন সমাজে গতিকে সেই গতিকে শিক্ষা অভিজ্ঞতা আৰু আচাৰ ব্যৱহাৰ এইকেইটা মানুহৰ জীৱনত বহুত প্ৰভাৱ পেলাই অকল মোৰ জীৱনত বুলিয়েই নহয় সকলো মানুহৰ জীৱনৰ কথাই কৈছোঁ শিক্ষা অভিজ্ঞতা আচাৰ ব্যৱহাৰ এইকেইটা যদি সুন্দৰৰূপে মানুহে জীৱনত চলাই নিব পাৰে তেতিয়াহ'লে মানুহৰ জীৱনটো অতি সুন্দৰভাৱে এজন সন্মানজনক ব্যক্তি হিচাপে মানুহে সমাজখনত ঠাই স্থান লৈ পেলাই তেওঁৰ জীৱনটো অতিবাহিত কৰিব পাৰিব